অসমৰ বাহিৰ অসমৰ বাহিৰে মোৰ ভালপোৱা প্ৰিয় ঠাইখন হৈছে দেলহি কাৰণ দেলহী মোৰ এইটো কাৰণেই ভাল লাগে যে তাত ইণ্ডিয়া গেট লালকিল্লা লাহোৰ গেট দিগম্বৰ জৈন মন্দিৰ জামা মছজিদ হোমায়ুনৰ সমাধি ক্ষেত্ৰ কুটুবমিনাৰ ইত্যাদিসমূহ দেখা দেখা দেখা পাওঁ সেইটো কাৰণে মোৰ দেল্হি ভাল লাগে আৰু এটা ভাল লগা কথা হৈছে দিল্লী মানে তাৰ শিক্ষাৰ ব্যৱস্থাটোৰ কাৰণে ভাল লাগে দেশৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে নতুন দেলহী চিৰ পৰিচিত কেইবাখনো প্ৰখ্যাত শিক্ষানুষ্ঠানে শিক্ষাদানৰ ক্ষেত্ৰত দিশত নতুন দিল্লীক এছিয়াৰ ভিতৰতে এখন উন্নত চহৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে তাৰ ভিতৰত পোনপ্ৰথমেই মই নাম ল'ব বিচাৰোঁ দেলহী বিশ্ববিদ্যালয় জৱাহৰ লাল নেহেৰু বিশ্ববিদ্যালয় ইত্যাদি বাণিজ্যিক ক্ষেত্ৰতো দেশৰ ভিতৰতে উল্লেখযোগ্য বাণিজ্যিক চহৰ হিচাপে নতুন দিল্লী এক নিজস্ব পৰিচয় আছে কাৰণ ৰাজধানী চহৰ দিল্লী একেবাৰে সুমাজত অৱস্থিত এই কনড প্লেছৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ঊনৈছশ ঊনত্ৰিছ চনত আৰু সমাপ্ত হৈছিল ঊনৈছশ তেত্ৰিছ চনত বুৰঞ্জী প্ৰসিদ্ধ কণড প্লেছৰ পৰা আৰম্ভ কৰি নেহেৰু প্লেছলৈ বিস্তৃত ৰূপত বিস্তাৰিত হৈ আছে দেলহীৰ বেপাৰ বাণিজ্য সেইটো কাৰণে মোৰ সকলোখিনি ফালৰ পৰাই দেলহী অসমৰ ভিতৰত অসমত যদি বাহিৰে কোনখন চহৰ ভাল লাগে বুলি কয় তেতিয়া মই দেলহীৰ কথা ক'ব পাৰোঁ